আমি আমি যেতিয়া ট্ৰেভেলিঙত ট্ৰেভেলিঙত যাওঁ তেতিয়া ফেমিলীৰ লগত যাওঁ ফেমিলীৰ লগত গ'লে মানে চেফটি হৈ থকাটো অতি মানে প্ৰয়োজন তাৰকাৰণে ৰাস্তা ৰাস্তাবোৰ ভাল ভালদৰে মানে বনাব লাগে আৰু ৰাস্তাবোৰ ভাল হ'লে ট্ৰেভেলিং কৰিও ভাল লাগে তাৰ কাৰণে আৰু মানে ফ্ৰেণ্ডৰ লগত গ'লেও ভাল লাগে মানে য'ত যাওঁ মানে বাছত গ'লে বাছৰ নাম্বাৰ আদিবোৰ ৰাখি লওঁ আগতে যাতে আমাৰ আকৌ অসুবিধাৰ প্ৰয়োজন নহয় আৰু যোৱাকালি মই উকিয়ামলৈ গৈছিলোঁ উকিয়ামত ভালেই ৰাস্তা অলপ অলপমান জেগা বেয়া আছে বাৰু পা পাহাৰীয়া জেগা তাৰকাৰণে অলপ বেয়া আৰু তাত পাহাৰীয়া বহুত ওপৰলৈ পাহাৰত উঠি যাব লাগে উঠি যাই তাত ধুনীয়া মন্দিৰ চন্দিৰ আছে সাগৰ আছে আদি বহুত ভাল ভাল ধুনীয়া বস্তু আছে চাবলৈ বহুত ভাল আৰু চিমলা মই চিমলা চিমলা চিমলাত ধুনীয়া পৰিবেশ ৰাস্তা ঘাট ধুনীয়া হয় আৰু কিছুমান জেগাত ৰাস্তাবোৰ ইমান বেয়া যাবলৈ বহুত মানে অসুবিধা হৈ পৰে ৰাস্তাবিলাক বেয়া হ'লে যাইও ভাল নালাগে তেনেকৈ আৰু কিছুমান ট্ৰেভেলিঙত গ'লে মানে কিছুমান মানে ট্ৰেইনত যাওঁ হওক ট্ৰেইনত গ'লে আমি মানে এ চি এ চি এ চি ৰুম এ চি ৰুম হিহত লওঁ এ চি লৈ তাত মানে যাওঁ আৰু সিহঁত মানে চিমলা গৈ আমি মানে ভাল হোটেল এখন বুক কৰিছিলোঁ বুক কৰি তাত ধুনীয়া ধুনীয়া একদম মানে খাদ্য হওক থকা মেলা ধুনীয়া আছিল সেনেকৈয়ে মানে মানে আৰু মা দেউতাৰ লগত গ'লেতো ভালে আকৌ গোটেখিনি ভাল জেগা এটা বিচাৰি যাওঁ সেনেকৈ সব মানে জেগাবিলাক ভাল হ'লে আৰু ভাল লাগে সেনেকৈ